মোৰ প্ৰিয় মাছ হৈছে ৰৌ মাছ ভকুৱা মাছ ডাঙৰ মাছৰ ভিতৰত মই এই দুটা মাছ বহুত ভাল পাওঁ আৰু সৰু মাছবিলাকো মই খাওঁ হ'লেও মানে ইমান বেছি প্ৰিয় নহয় কিন্তু খাওঁ কাৰণ সৰু মাছৰ পৰা আমি বহুত ভিটামিন পাওঁ মানুহে সাধাৰণতে সকলোবিলাক মাছেই খাব লাগে বাাচি খাব নালাগে কাৰণ সকলোবিলাক মাছৰ পৰাই আমি বেলেগ বেলেগ ভিটামিন পোৱা যায় সেইবাবে পৰালৈকে সকলোবিলাক মাছেই আমি খাব লাগে